আমি ইয়াত মাছ ধৰোঁ জাল জাকৈ লৈ গৰৈ কাৱৈ পুঠি খলিহনা মাগুৰ শিঙি টুৰা আদি আকৌ পুখুৰীত কিছুমানে নিজাকৈ মাছ ৰাখি থয় যেনে ৰৌ ভকুৱা চিলভাৰ এইবোৰ থাকে কিছুমান মাছ ধৰোঁতে আমি নৈ বিল বিলাক ওচৰৰে পুখুৰী পথাৰ সেইবিলাকত মাছ ধৰিবলৈ যাওঁ লগৰ লগৰীয়াবোৰৰ লগত বহুত মাছ এনেকৈ ধৰি আনি আধা বিক্ৰী কৰোঁ কিছুমান মাছৰ বহুত দাম পায়